এক জানুৱাৰী দুহেজাৰ দুই পাঁচ ডিচেম্বৰ দুহেজাৰ তিনি ছয় অক্টোবৰ দুহেজাৰ দহ ন আগষ্ট দুহেজাৰ বিছ চৌধ্য নৱেম্বৰ দুহেজাৰ তেইছ